জলবায়ুৰ পৰিৱর্তনৰ ক্ষেত্ৰত খেতিত পৰা প্ৰভাৱৰ বিষয়ে যদি মই ক'বলৈ যাওঁ তেনেহ'লে আজিকালি কি হৈছে যিটো সময়ত আমাৰ খেতি কঠিয়া পৰাৰ সময়তে হওঁক বা ৰোৱাৰ সময়তে হওঁক যিটো সময়ত আমাৰ পানীৰ প্ৰয়োজন সেইটো সময়ত আচলতে বৰষুণ নাহে আৰু যিটো সময়ত পানীৰ পানীৰ প্ৰয়োজন নাথাকে সেই সময়ত বৰষুণ দিয়ে আৰু ধুমুহা আহিল বৰষুণৰ কথাটো ক'বই নালাগে আজিকালি য'তে ত'তে শিল বৰষুণ হয় যেতিয়াই তেতিয়াই আৰু ধুমুহা আহে গতিকে সেইবিলাকে কৃষিক্ষেত্ৰত বহুতো কৃষকসকলক বহুতো অসুবিধাৰ সৃষ্টি কৰিছে আৰু কি হৈছে তাৰ ফলত কি হৈছে শস্য় উৎপাদনটো সঠিক হোৱা নাই যিমানটো এডোখোৰা মাটিত কোনোবাই ধান যিমানটো আশা কৰি মাটিডোখৰ ৰুইছে সেইমতে তেওঁলোকে উৎপাদনটো সেইমতে হোৱা নাই সেইমতে তেওঁলোকে ধান পোৱা নাই কৃষকসকল সেইমতে সেইক্ষেত্ৰত কৃষকসকল নিৰাশ হৈছে আৰু এনেকুৱা ক্ষেত্ৰত আজিকালিটো দেখা যায় বহুত মাটি চন পৰিয়েই থাকে বহুতে মাটি পানীৰ সময়ত পানী নহয় পানী লগা সময়ত পানী নহয় বৰষুণ বৰষুণ নলগাৰ সময়ত আকৌ বৰষুণ দিয়ে এনেকুৱা ক্ষেত্ৰত বহুত মানুহ পথাৰত মাটি চন পৰি থকাই দেখা যায় আৰু আজিকালি বিভিন্ন প্ৰযুক্তি বিদ্যা আহি গৈছে কৃষি ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ উদ্ভাৱন হৈছে যদিও এই জলবায়ুৰ যিটো পৰিবৰ্তন বৰষুণ হওঁক ধুমুহা হওঁক শিল বৰষুণ হওঁক এইবিলাকৰ লগত মোকাবিলা কৰিব পৰাকৈ কোনো ধৰণৰ তেনেকুৱা প্ৰযুক্তিয়ে আচলতে সৃষ্টি হোৱা নাই আৰু সেইকাৰণে কৃষকসকলৰ কি হৈছে কৃষকসকল বহু ক্ষেত্ৰত নিৰাশ হৈছে আৰু বহুতেইটো কৃষি খেতি কৰিবলৈ বাদেই দিছে এনেকুৱা হৈছে আৰু গাওঁ বিলাকত বহু মাটি তেনেকেই চন পৰি থকা হৈছে